দুপৰীয়া আৰু ৰাতিৰ সাঁজাৰ বিষয়ে ক'বলৈ গ'লে সাধাৰণতেে তাৰ আগতে এটা কথা ক'ব বিচাৰোঁ যে কথাই এষাৰ আছিল ন ইংৰাজীত হেল্থ ইজ ৱেল্থ গতিকে স্বাস্থ্যটো মানুহৰ এটা লেখত আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহৰ স্বাস্থ্য বুলি মই বিশ্বাস কৰোঁ এই স্বাস্থ্যটোৰ যতন ল'বৰ কাৰণে দুপৰীয়া সাধাৰণতে নিজক সুস্থ ৰাখিবলৈ কাৰণে আৰু আমাৰ যিহেতু জাতীয় খাদ্যই হৈছে ভাত যোনটো চাউলৰপৰা বনোৱা হয় সকলোৱে জানে ইংৰাজীত ৰাইজ বুলি কোৱা হয় ভাত ৰান্ধো আৰু ভাতৰ লগত ভাতৰ লগত যেতিয়াই যি পাৰোঁ কেতিয়াবা যদি সময় সুবিধা মিলে সদায় নহয় কেতিয়াবা সপ্তাহটোত দুই এদিন মাংস থাকিব পাৰে তাৰ পিছত ৰাতি ৰাতিৰ অহাৰ বুলি ক'লে ৰাতি কিমান দূৰ যোগ্য নাজানো কিন্তু ৰাতি শুনা মতে যে অলপ লাইট খাব লাগে মানে অলপ বেছি হেভি খাব নালাগে বুলি শুনা পাওঁ বাত বিভিন্নজন ডক্তৰে কয়ো গতিকে ৰাতিৰ আহাৰত একেইবাৰেই লাইট কিবাকিবি বনাওঁ হয়তো যিহেতু অসমৰ মানুহ বেছিভাগে ভাতেই খায় কিন্তু মোৰ ক্ষেত্ৰত ক'বলৈ গ'লে কেতিয়াবা ৰুটি খোৱা হয় কেতিয়াবা ৰুটিৰ লগত নৰ্মৰ্মেলি কিবা চব্জি গ্ৰীণ ভেজিটেবল অৰ্থাৎ সেউজীয়া শাক পাচলি যেনে বীণ হ'ব পাৰে কিন্তু ৰাতিৰ এটা কথাৰ প্ৰতি লক্ষ্য ৰাখোঁ যে ৰাতিৰ যোনবিলাক শাক জাতীয় বস্তু পাত শাক সেইবিলাক বস্তু ৰাতি নাখাওঁ এইবোৰ এইবিলাক বস্তুৱে মানুহৰ ভালদৰে হজম নহয় যোনবোৰে গেছৰ সৃষ্টি কৰিব পাৰে গতিকে এইটো বস্তু প্ৰতি ধ্যান ৰাখোঁ আৰু এটা কথা খুব শুনো যে বিলাহী বিলাহী ৰাতিৰ কাৰণে একেবাৰে ভাল নহয় গতিকে বিলাহী বৰ্জন কৰোঁ ৰাতি আৰু তেনেদৰেই কেতিয়াবা দিনত দিনত কেতিয়াবা যিহেতু পঢ়ি থকা ছোৱালী কলেজ ইউনিভাৰ্চিটিলৈ অহা হয় তেতিয়াও কেতিয়াবা দিনত ভাতৰ সলনি যদি ইউনিভাৰ্চিটিলৈ অহা হয় তেতিয়া বেলেগ ভাতৰ লগত কেৱল দালি আৰু বেলেগ চব্জি সেউজীয়া শাক পাচলি আলু বিলাহী যিকোনো ধৰণৰ শাক পাচলি জাতীয় বস্তু সিজোৱা হয় ৰন্ধা হয় তেনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ বস্তুবিলাকেই ৰান্ধি